মোৰ মোবাইল ফোনত সমস্যা হ'লে মই মোৰ দেউতাৰ পৰামৰ্শ লওঁ যেতিয়া কে যেতিয়া মানে হেং মাৰিব লয় তেতিয়া কয় কি এবাৰ ছুইচ অফ কৰিয় অন কৰি চাবলে নহ'লেবা ছেটিংছত গৈ কিছুমান বস্তু যোনবোৰ ফাইলবোৰ থাকে ডাঙৰ ডাঙৰ ফাইল সেইবোৰৰ পৰাই হেং মাৰিবলৈ বুলি কয় তো সেইবোৰ ডিলিট কৰি মেলি এপছ কিছুমান বেছিকে আছে সেইবোৰ ডিলিট কৰিলে অলপ মানে হেং মোৱাটো ভাল হয় বা কেতিয়াবা নেট ছেট নচলিলে ফ্লাইট মোড অন কৰি কিনে অফ কৰি এনেকেই কোৱা হয় বা এইটো কৰিবলে কোৱা হয় তো তেতিয়া অকমান ফাষ্ট চলিব লয় তাৰপা আৰু যদি বেছিকেই কিছুমান যদি কেতিয়াবা পৰিও যায় হাতৰ পৰা তো সেইবোৰ পৰি কিনে যদি গ্লাছ শ্লাছ টেম্পাৰ বা ডিছপ্লেখন যদি বেয়া হয় বা ভাঙে তেতিয়া ওচৰতে দোকান এখন আছে সেইখনত গৈ কিনে সেইবোৰ দেখুৱাবকে কয় এনেকেই ওচৰত আমাৰ ওচৰত ভাল সেৱা কেন্দ্ৰ এখনেই আছে ইমানো ভাল নহয় সৰু মোৰ দোকান আছে ভালেমানখিনি ভাল কৰিব পৰা যায় আৰু তাত